কিতাপ এখন যদি উপন্যাস বা এনেকুৱা ফিক্সন হয় তেতিয়াহ'লে সেইখন শেষ কৰিবলৈ মোক খুব বেছি দুদিন সময় লাগে যদি কিতাপখন বেছি ডাঙৰ হয় তেতিয়াহ'লে তিনিদিন সময় লাগে আনহাতে যদি কিতাপখন জীৱনীমূলক হয় তেতিয়াহ'লে মোক অকমান মোক বেছি সময় লাগে কাৰণ জীৱনীমূলক উপন্যাস হওক বা জীৱনীমূলক কিতাপ মই অকমান বেছি মনোযোগেৰে পঢ়ো তো তেতিয়া মোক টাইম সময় ক'ৰবাত চাৰি পাঁচদিন লাগে মই একেৰাহে সাত আঠ ঘণ্টা পঢ়ি দিব পাৰোঁ যদি কিতাপখন যথেষ্ট মনোগ্ৰাহী হয় তেতিয়াহ'লে পঢ়াৰ বাবে মোৰ তেনেকুৱা মাহিলী বা সাপ্তাহিক লক্ষ্য নাই মই যেতিয়াই সময় পাওঁ পঢ়োঁ আৰু পঢ়ি মোৰ ভাল লাগে